চিনেমা অসমীয়া চিনেমা চাই খুবেই ভাল পাওঁ চিনেমাৰ ভিতৰত মই অসমীয়া চিনেমা চাই খুব ভাল পাওঁ আৰু সৰু বোৱাৰীখেন চাইছিলোঁ সৰু বোৱাৰী তাৰে পাছত চিনেমাৰ ভিতৰত মই কি কি চিনেমা ভাল পাওঁ বোৱাৰীখেন চাই ভাল পাওঁ উজনীত দুজনী গাভৰুখন চাই ভাল পাওঁ জুবিন দাৰ বহুত চিনেমা চাইছোঁ আৰু চিনেমাৰ ভিতৰত অসমীয়া চিনেমা মই হাণ্ড্ৰেড পাৰচেণ্ট ভাল পাওঁ তাৰেপাছত জুবিনদাৰ মিছন চাইনাখন মই চাই ভাল লাগে তাৰেপাছত অসমীয়া চিনেমা সৰু বোৱাৰী চাইছোঁ আৰু হেৰি কি বুলি কয় উজনীত দুজনী গাভৰু চাই ভাল লাগিছে